এক জানুৱাৰী দুহেজাৰ দুই চৌধ্য আগষ্ট দুহেজাৰ ছয় পোন্ধৰ মে' দুহেজাৰ তিনি চৌবিছ আগষ্ট দুহেজাৰ চৌধ্য পোন্ধৰ নবেম্বৰ দুহেজাৰ একৈছ